হেল্ল' আজি মই ৰাতিপুৱা এটা মোবাইলত অনলাইন ৰিচাৰ্জ এটা কৰিছিলোঁ সেয়া ৰিচাৰ্জটো সফল হৈছেনে নাই আপুনি এবাৰ চাই দিব নেকি কাৰণ মোৰ তাতে একো ফোন মেছেজ একো অহা নাই তো সেইকাৰণে মই কনফিউজ হৈ আছোঁ তো আপুনি এবাৰ চেক কৰি দিব নেকি